সৰুতে মাহতে ফুল ৰুইছিলে ফুল যেতিয়া ৰুৱে দেখি বৰ ভাল লাগে ফুল যেতিয়া ফুলি থাকে তাৰপৰা আমিও তাপা ফুল ৰোৱা আৰম্ভ কৰিলোঁ য'ৰ ত'ৰ ঘৰৰ পৰা যাৰ তাৰ ঘৰৰ ওচৰৰ চুবুৰীয়া ঘৰৰ পৰা ফুল পুলি আনি ৰুওঁহি ফুলবোৰ ফুলিলে যেন মনটো কিবা প্ৰফুল্লিত হৈ যায় বেলেগ উৎফুল্লিত হৈ যায় ফুলবোৰে যেন জীৱনৰ সংগী এনেকুৱা ধৰণৰ লাগে ঘৰত বহুত এতিয়া মই গোলাপ ফুল ৰুইছোঁ ৰঙা গোলাপ বগা গোলাপ পিংক কালাৰৰ গোলাপ গুলপীয়া বহুত ভাল লাগে ফুলি থকা দেখিলে ৰাতিপুৱা শুই উঠি চ আগফালৰ দুৱাৰখন খুলিলেই দেখোঁ ফুলখিনি ফুলি থাকিলে ইমান মনটো পবিত্ৰ লাগে কেতিয়াবা দিগদাৰ ফুলত পানী দিওঁ নিজে পানী দিওঁ ফুলবোৰ মাটিবোৰ অলপ খুচৰি দিওঁ গোৱৰ দিওঁ সাৰ দিওঁ ইমান ভাল লাগে ফুলবোৰ যাতে সদায় ফুলি থাকক গোটেই বাৰ মাহে যেন ফুলবোৰ ফুলি থাকক আকৌ ব'হাগ আহিলে কপৌ ফুলবোৰ ফুলে ইমান ভাল লাগে কপৌফুল গজে গছৰ ডালত ওলমি থাকে কপৌফুল ভাটৌফুল আপোনালোকৰ ঘৰত আছে নাই নাজানো কিন্তু আমাৰ ঘৰত আছে বহুত ধুনীয়া লাগে শালিকী ফুল বুলি এবিধ পোৱা যায় ইমান ধুনীয়া ফুলে নাৰ্জী ফুলৰ সময়ত নাৰ্জী ফুলবোৰ একদম জাক জমকৰে যেনেকে ভৰি উৎফুল্লিত হৈ ফুলে যেন তেওঁলোকৰ ফূৰ্তিহে লাগিছে ফুলবোৰৰ যেন ফূৰ্তিহে লাগে একদম উদ্যমী হৈ ফুলে তেনেকুৱা ধৰণৰ একদম বেলেগ ভাল অনুভৱ এটা হয় হাচনাহানাৰ কথা নকওৱেই ব'গেনভেলিয়া ঘৰৰ প্ৰত্যেকৰ মানুহৰ দেখিছোঁ আজিকালি লগাইছে চবেই গেটৰ মুখত ব'গেনভেলিয়া লগায় বহুত আজিকালি হাচনাহানা লগায় ভাল ভাল ফুলবোৰ আনি আনি লগায় অৰ্কিড লগায় কিছুমানে আমিও ঘৰ আমাৰ ঘৰতো আছে সকলো ধৰণৰ ফুলেই আনিবলে য'ত চেষ্টা কৰোঁ ফুলবোৰ ফুলিলে মনটো আফুল আফুল্লিত হয় প্ৰফুল্লিতও হয় বহুত ভাল লাগে